অসমত সাধাৰণতে যৌথ পৰিয়াল বা নিম্ন পৰিয়াল কিছুমান দেখা পোৱা যায় ইয়াতে বহুলোক একেলগে থাকি পেলাই নিজৰ পৰিয়াল পৰিকল্পনা কৰা দেখা যায় সৰু বা ডাঙৰ যিকোনো ধৰণৰ পৰিয়ালৰে ভূমিকা সমাজত বহুত বেছি পৰিমাণে দেখা যায় আৰু এই পৰিয়ালত লিংগভেদে তেওঁলোকৰ কৰ্ম বা তেওঁলোকৰ স্থানো নিৰ্ণয় কৰা হয় এই সময়ৰ লগে লগে এইবোৰ বিকশিত হোৱা দেখা গৈছে যদিও অসমত সাধাৰণতে পেত্ৰীয়াৰ্কী বা পুৰুষ দ দমনত থকা পৰিয়ালসমূহ দেখা পোৱা যায় এইসমূহত নাৰীতকৈ পুৰুষৰ স্থানবোৰ বেছি উচ্চ বুলি মনা ধৰা হয় সাধাৰণ ব্যৱহৃত কৰ্মৰপৰা সৰু সুৰালৈকে ডাঙৰলৈকে সকলোবিলাক দিচিছন এই পুৰুষসকলে লোৱা দেখা যায় মহিলাৰ ভূমিকা কম নহয় যদিও তুলনামূলকভাৱে ইয়াতে যিহেতু পেত্ৰীয়াকেল চোচাইটি হয় সেয়ে ইয়াতে পুৰুষৰ স্থান অতি বেছি উচ্চভাৱে মনা যায় যেনেধৰণেৰে পুৰুষসকলে নাখালে মহিলাসকলে খোৱা বোৱাটো আগতে গ্ৰহণ নকৰে বৰ্তমান সময়ত এইবোৰ সলনি হোৱা দেখা যায় যদিও অতি পুৰণি কালত মহিলাৰ ভূমিকা একদমেই নিম্ন আছিলে তেওঁলোকৰ পৰিয়ালত কেৱল গৃহসামগ্ৰীসমূহত কৰ্মৰত বা বিভিন্ন ধৰণৰ কামৰ বাবে তেওঁলোক ঘৰতেই থাকিছিলে ঘৰৰপৰা তেওঁলোক উলাই নগৈছিল উলাই গ'লেও তেওঁলোকে নিজৰ মুখ মূৰ বা উৰণিৰে ঢাকি মেলি যাতে পুৰুষসকলে তেওঁলোকক দেখা নাপায় বা পুৰুষে ব্যবহাৰ কৰা জেগাত যোৱা নাছিলে শৌচালয় হওক বা তেনেধৰণৰ অন্য কোনো ব্যৱহাৰ কৰা জেগাটো পুৰুষ আৰু মহিলাভেদে ভিন্ন আছিলে কামৰ ক্ষেত্ৰত চাবলৈ গ'লে মহিলাসকলক লঘু কামবোৰ কৰিবলৈ দিয়া হৈছিল যেনেকৈ ভাত বনোৱা ঘৰত বিভিন্ন ধৰণৰ কাম কৰা তেওঁলোক চাকৰি বা আয়ৰ বাবে ঘৰৰ বাহিৰত তেওঁলোকক যাবলৈ দিয়া নহৈছিলে তেওঁলোকৰ ঘৰৰ সন্মান আৰু সৌষ্ঠৱ এই মহিলাসকলেই বৃদ্ধি কৰে বুলি ভবা হৈছিলে বৰ্তমান সময়ৰ লগে লগে শিক্ষাৰ পোহৰ পৰাৰ লগে লগে দেখা পোৱা যায় যে সম লিংগৰ ভূমিকাতো সমতাত পৰিণত হৈছে আজিকালি ছোৱালী মানুহবোৰ বা মহিলাৰ তেওঁলোকে ঘৰৰ বাহিৰত গৈ কাম কৰে তেওঁলোকক উচ্চ শিক্ষাৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিস্থানসমূহলৈ বা ঘৰৰ বাহিৰত পৰা পঠিওৱা দেখা যায় তাৰ উপৰি তেওঁলোকে পুৰুষৰ লগত সমানে সমানে খোজ মিলোৱা দেখা যায় আজিকালি ভোটৰ ব্যৱস্থা ভোটৰ ব্যবস্থা আগতে ভোটদান ভোটদান কৰা ব্যৱস্থাত তেওঁলোক খুব কমেই গৈছিলে কিন্তু আজিকালি ভোটদান কৰা প্ৰক্ৰিয়াটো তেওঁলোকৰ ব্যৱহাৰ সমতাত দেখা যায় শিক্ষাগত অৰ্হতাটো আজিকালি মহিলাৰ স্থান বহুত বেছি অনুষ্ঠান প্ৰতিষ্ঠানসমূহত পুৰুষতকৈ বা ল'ৰা মানুহতকৈ ছোৱালী তেওঁলোকক কৰ্মৰত অৱস্থাত বেছিকৈ দেখা যায় তেওঁলোকে আজিকালি মুক্তকণ্ঠ মুক্তভাৱে কথা কবলৈ শিকিছে বা মুক্তভাৱে পৰিয়ালৰ সকলোবিলাক দায়িত্বও গ্ৰহণ কৰিবপৰা হৈছে তেওঁলোকে ঘৰৰ বৰ্তমান সকলোবোৰ বুলি ধৰা হয় বা বিভিন্ন আঁচনি বা বিভিন্ন নাৰী সবলীকৰণৰ দৃষ্টিকোণেৰেও বৰ্তমান একৈছ শতিকাত উত্তৰ আধুনিক যুগত তেওঁলোকৰ ভূমিকা অনন্য়